হেল্ল' অঁ অঁ কি খবৰ আছোঁ আৰু দেই এই কিনো কৰিবা এনেই আছোঁ আৰু হয় হয় কোৱাচোন অঁ তুমি মানে চৰাইদেউলৈ আহিম ভাবিছা নি

আহিবা আহিবা কেতিয়া আহিবা অঁ গুছি ভালেই হ'ব লগ পাম আৰু তোমাৰ ইয়াত চাবলে ঢেৰ জেগা আছে তোমাৰ মৈদাম এই তাত তোমাৰ চৰাইদেউত বিশেষকে আহোমসকলৰ মৈদামবোৰ আছে তাৰপিছত এই তোমাৰ দ'ল বাগানৰ কিনাৰেদি সোমাই আহিবা তাত তোমাৰ যি সকল কুঁৱৰি তেওঁলোকৰ মৈদামো পাবা

ইয়াত তোমাৰ তোমাৰ আছে প্ৰথম আছে পুখুৰী

তাৰ পিছত আছে এইপিনে তোমাৰ টেঙাপুখুৰী তাৰ পিছত পেটু ধোৱা পুখুৰীও আছে

তেনেকে ঢেৰ পুখুৰী আছে আমাৰ ইয়াত আৰু ঢেৰ কীৰ্তিচিহ্নও আছে কাৰেংঘৰো আছে ৰংঘৰো আছে তলাতল ঘৰো আছে তুমি আহা আহাচোন আমি লগ পাম অকল লগতে চাওঁগে ঠিক আছে আহিবা তেতিয়াহ'লে অঁ অঁ অঁ অঁ